অঁ ছাৰ অঁ মই আমাৰ তাতে গৈছিলোঁ যোৱা সপ্তাহত এই যে জ্বৰ কাহ পানী লগা এনেহেন হৈ আছিল যে মোৰ ছাৰ এই তাত ঔষধখিনি খাই দুইদিনমান ভাল পালোঁ আৰুতোন ছাৰ তেনেকুৱা হৈছে হয় ছাৰ গৰমপানীয়েতো ব্যৱহাৰ কৰি আছোঁ কাহটো বেছিহে হৈছে আগতকৈ ছাৰ হয় ছাৰ কৰিছোঁ আৰু অলপ পেট পেট পেটটোও অলপ ফুলাহেন হৈছে আজি দুদিনমানৰ পৰা হয় ছাৰ হয় ঠিক আছে ঠিক আছে